হয় হয় হয় হয় কোৱা

আমাৰ হোম ডেলিভাৰী ছিষ্টেমটো আছে আমি হোম ডেলিভাৰী কৰোঁ

হয় পাব পাব

আপুনি কাম এটা কৰিব আমাৰ ব্যৱস্থাটো আছে আপুনি ঠিকনাটো দিব আৰু এটা মিনিমাম চাৰ্জ লোৱা হ'ব আপুনি সেইটো প্ৰভাইড কৰিলে আমি ব্যৱস্থাখিনি কৰি আপোনাৰ ঘৰত দিয়া ব্যৱস্থা কৰিম নহয় সেইটো আপোনালোকে যেনেদৰে অৰ্ডাৰ দিয়ে সেইধৰণে আমি আপোনালোকক যোগাৰ ধৰিম খালী বিশেষ চিন্তা কৰিবলগীয়া কাৰণ নাই আপোনাৰ কিমান লাগে এতিয়া দহ কেজি লাগে বুলি ক'লে দহ কেজি কেনেধৰণে লাগে সেইটো মোক আপুনি জনালেই সেইধৰণে আপোনাৰ ঘৰত পোৱাৰ ব্যৱস্থাটো কৰি দিম চাৰ্জটো ধৰা এশ টকামান পৰিব উপৰঞ্চি চাৰ্জ হয় ঠিক আছে হ'ব দিয়া মই তোমাক পোৱাই দিম হ'ব